হেল্ল' অঁ শুনিছোঁ তই শুনিছ নে নাই এই কি কৰিব এনেই আছিলোঁ তই কি কৰিছ অঁ অঁ ঠিকে আছেগৈ এনে কচোন বাৰু খবৰ খাতি অঁ মই বৰ্তমান ঠিকে আছোঁ দেই

মই বোলে তোক ফোন কৰি সুধিম বুলি ভাবি আছোঁ কেতিয়া কি কথা কেতিয়া ৰেজিষ্টষ্ট্ৰেশ্যন কৰোঁগৈ দেৰিও হৈ গৈছে নহয়

তাকে

আৰু ধৰা আজিকালিতো আজিকালি পৰীক্ষা চৰীক্ষাত এইবিলাক আহিয়ে আছে আৰু বিশেষকৈ এইট নাইনত এডৰ সেইখিনিহে আমাৰ বেছিকে লাগে হয় নহয় সেনেকে জ্ঞান মূলক কিতাপ কিছুমান আনিব লাগিব আউ পাৰে পাৰে পাৰে এই মোৰে ভণ্টিদুজনী মানক কৈছিলোঁ সিহঁতেও দিম বুলি কৈছে বাৰু দেই সিহঁতেও দিম বুলি কৈছে পুৰণা কিতাপবিলাক মই কৈছোঁ দিবি তেতিয়া তহঁতিও পঢ়িব পাৰিবি লগতে আমিও পঢ়িব পাৰিম ন তেতিয়া তাকে মই কথাটো চিন্তা কৰি আছোঁ বাৰু বহুত দিনৰ পৰা কি হ'ব কি নহ'ব কথাটো এনেকে ভালেই হ'ল যাম যাম ভালেই হ'ল তই ফোন কৰি ময়ো তোক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ অ কি হ'ব কি নহ'বকে অঁ অঁ কৈছিলি কৈছে ন অঁ তেতিয়াহ'লে ভালে কথা আকৌ আৰু তেনেকে যদি

আছে আছে ময়ো যিমান পাৰো বা দুইজনী হয় নহয় বাৰু যিমানখিনি আমাৰ ফালৰ পৰা যিমানখিনি পাৰো সহায় কৰিম হয় নহয় মুঠৰ ওপৰত পুথিভঁৰালটো সোনকালে হ'ব লাগে ময়ো তাকে চিন্তা কৰি এতিয়া অঁ অঁ এনেকে সেইটোৱে সেইটোৱে আজিকালি এনেই ঘৰত বহি ম'বাইল চাই কিবা চাই সেইবোৰ লাভ নাই সেইটোৱে এই কিতাপখন পঢ়িলেহে হয় নহয় কিবা এটা দুই এটা শিকিব পাৰিব নাই নাই সেইটোৱে এতিয়া চা আমি যদি যাওঁ লাইব্ৰেৰীটো যদি আমাৰ হৈ যায় ন তালে যেতিয়া আমি যাম তেতিয়া আমি আলোচনা আলোচনাৰ মাধ্যমেৰেও পঢ়িব পাৰিম কিতাপ বোলে আজি বোলে আমি আমিতো আমুকটো টপিক ল'লোঁ বোলে অংক বিষয়ৰ ওপৰতে বোলে এইখিনি টপিক ল'লোঁ সেনেকে কৰিব পাৰিম বোলে আমি আজি বোলে অঁ সেইটোৱে সেইটোৱে সেনেকেও নিব পাৰিব সেনেকেও নিব পাৰিব আৰু তাৰপিছত আমি আলোচনা মাধ্যমেৰে ধৰ ইজনীক এটা কুৱেশ্যন সিজনীক এটা কুৱেশ্যন গোটেইখনে বহি বহি আলোচনা কৰিলেও কিতাপ এখনৰ পা তেতিয়া আমাৰ বহুতখিনি জ্ঞান আহে নহয় হয় নহয় বাৰু অঁ এই সমাজ বিজ্ঞানৰ ইতিহাসত বোলে নাই নহয় তাৰপাছত আকৌ তেনেকে আমি যদি আলোচনা কৰি কৰি পঢ়োঁ মানে পঢ়িব পৰা সময়ত আৰু আৰু তাৰ পাছত যদিও কাৰোবাৰ পঢ়িব মন নাই আলোচনা কৰিব মন নাই তেতিয়া কিতাপখিনি ঘৰলে আনি আনি পঢ়ি হয় নহয় তই কোৱাটোৱেই আৰু এণ্ট্ৰি কৰি এনেই নিবও পাৰিব আকৌ পঢ়ি হোৱাৰ পিছত দিব পাৰিব তাৰপিছত আকৌ সুধিবও পাৰিম আমি যে কিতাপখন পঢ়ি তোমালোকে কি হেৰি পালা কি জ্ঞান লাভ কৰি হয় নহয় বাৰু

হয় তেনে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কেলে আমাৰ বাইদেউহঁতে তেনেকুৱা আমাৰ জানো যে লাইব্ৰেৰী কিতাপ এখন এখন আমুক দি সেই কিতাপখন আমাৰ কি পঢ়িব পাৰি কি জ্ঞান পাইছোঁ হয় নহয় কৈছিলে সেইকাৰণে আমি দেৰি কৰি নাথাকোঁ মুঠতে সোনকালে গৈ দৰ্খাস্ত দি কেনেকে আমাক হেৰিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কি সাহাৰ্য দিব সেইটো আমি সোনকালে অঁ অতি সোনকালে আমি সেইটো কাম কৰিবগে লাগে আৰু যদি কৰা হয় আমি ধৰক কাইলেতো যোৱাটো নহ'ব যদি হয়তো সোমবাৰে মানে ওলাবি দুইজনীৱে কথাটো সোমবাৰে ভাল হ'ব এইকিদিনটো আজিতো বৃহস্পতিবাৰ হ'লেই সেইকাৰণে যদি হয় সোনকালে গৈ মেলি আগবেলাতে কামখিনি কৰি আহিব লাগে এনেকেতো ৰৈ থকা কথা নহয় ন আলোচনা কৰি মেলি লাগিব লাগিব সেইকাৰণে এতিয়া মাৰ্চ চলি আছে ন এপ্ৰিল মে' জুন এই তিনি মাহতে আমি সোনকালে কৰিব লাগিব আকৌ পুথিভঁৰালটো নিৰ্মাণ কৰিব লাগিব নহয় সৰু সুৰাকে হ'লেও হয় নহয় বাৰু নামঘৰ ওচৰতে ভাল হ'ব আৰু অকলতো চোৱা কিতাপখিনি পোৱাটোৱে কথা নহয়তো আমি অকণমানিকে হ'লেওতো তাক নিৰ্মাণ কৰিব লাগিব কিতাপখিনি আগবঢ়াব লাগিব ন চবৰ কাৰণে সেইখিনি কাৰণে যথেষ্ট পইচাৰ প্ৰয়োজন

লাগিব লাগিব সেইকাৰণে দুই এজনক পাৰো যোনে যোনে দিব পৰা সামৰ্থ আছে মই কৈছোঁ দুই এজন শিক্ষককো কৈছোঁ যে আপোনালোকে কিতাপো দিব পাৰে পইচাও দিব পাৰে আপোনালোকৰ কথা মানে কি দিয়ে কিন্তু ধৰক দুইটাই আমাক লাগে পইচাও লাগে পইচা কিতাপো লাগে সেইকাৰণে ধৰক পইচাটো দিলেতো আমি নিৰ্মাণ কৰিবলৈ আমাৰ সুবিধা হ'ব কিতাপখন হ'বলৈও সুবিধা হ'ব হয় নহয় বাৰু

হ'ব হ'ব ভালেই হ'ব এতিয়া অকল তয়ে ময়ে খোলাটোৱে অকলেতো সম্ভৱ নহয় ন এতিয়া ৰাইজে সকলো কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম তাকেহে সেয়া আমি বুকিং কৰি আৰু দুই এজনক পালে পাৰিলে মানে তয়ো কবি আৰু ময়ো কোন কোন মানে মই কৈছোঁ বাৰু তথাপিও

অঁ সেইটো হয় মই সেই এই দাদা এজনকো কৈছোঁ বাৰু কথাটো তেতিয়া ধৰক তয়ো কাৰোবাক কবি আমি সিহঁতক আমি মানে সৰহ হ'লে ভাল আৰু ন গৈ পিনে অঁ সেয়াই সেনেকে মানে ক'বলে ভাল হ'ব তাকেহে পাই অঁ হ'ব ওলাম তাৰ হেৰি কৰিবি যোৱাৰ আগত মোক ফোন এটা কৰিবি বা কি কৰ মানে যাব পাৰে নোৱাৰ সুবিধা অসুবিধা মুঠতে তই আমি মুঠতে সুবিধা অসুবিধা নাচাওৱে মুঠঁতে সোমবাৰে আমি যাম বুলি ঠিৰাং কৰিলো অঁ তই এটা কাম কৰিবি সেয়া ওলাই আহিবি আৰু লগতে কোন কেনেকে পাৰ লৈ আনিবি ময়ো কম লগ আৰু ছজন ছজনমান গ'লে ভাল হ'ব আৰু ন ময়ো ক'ম এহেঁতক দাদাহঁতক আমি গোটেইখিনি মিলি যাম কথাটো হেৰি কৰিমগে দেই হ'ব দে তেতিয়াহ'লে দেই ৰাখিছোঁ এতিয়া